স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ মই প্ৰথমে এল পি স্কুলৰ পৰাই তাৰপাছত নিকেতনত পঢ়িলোঁ ক্লাছ ফাইভলৈকে তাৰপিছত ছিক্সৰ পৰা ক্লাছ টেনলৈকে শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলত পঢ়িলোঁ পঢ়াত ইমানো ভাল নাছিলোঁ যদিও ছাৰ বাইদেউহঁতে যিখিনি পঢ়োৱাইছিলে সেইখিনি ঘৰত আহি আওৰাইছিলোঁ আৰু কেতিয়াও ছাৰ বাইদেউহঁতৰ পৰা গালি বা মাৰ পিত কেতিয়াও খোৱা নাছিলোঁ তথাপিতো পৰি মেট্ৰিক পৰীক্ষাৰ সময়ত যিমানখিনি কষ্ট কৰিব লাগে সিমানখিনি কৰিছিলোঁ আৰু ছাৰ বাইদেউহঁতে দিয়া নোটবোৰ ভালদৰে পঢ়িছিলোঁ আৰু টিউচন কৰিব গ'লেও ছাৰে যিখিনি বুজাইছিলে সেইখিনি ভালদৰে বুজিছিলোঁ আৰু ঘৰত আহিও সেইবোৰ ভালদৰে আওৰাইছিলোঁ ঠিক তেনেদৰেই কষ্ট কৰিছিলোঁ আৰু যিমানখিনি পাৰোঁ ৰাতিপুৱা সোনকালে উঠিছিলোঁ কোনো শুই নুঠা আগতেই উঠি ফ্ৰেচ হৈ পঢ়া টেবুলত বহিছিলোঁ আৰু পঢ়িবলৈ পঢ়া আৰম্ভ কৰিছিলোঁ তেনেদৰেই পৰীক্ষাৰ আগলৈকে প্ৰায় সাতমাহমান আগতেই মোৰ সকলোখিনি পঢ়া শেষ হৈছিলে আৰু দুমাহ পৰীক্ষালৈ থাকোঁতেই মই সাজু হৈছিলোঁ পৰীক্ষা দিবলৈ কিন্তু মই মেট্ৰিক দিয়া সময়ত কৰোণা সময় আছিল সেই হেতুকে মেট্ৰিক পৰীক্ষাটো নহ'ল যিহেতু কষ্ট কৰিছিলোঁ যদিও মেট্ৰিক পৰীক্ষাটো দিবলৈ নাপালোঁ তথাপিতো মেট্ৰিক পৰীক্ষাটো ইমান গুৰুত্বপূৰ্ণ নহয় যদিও হায়াৰ ছেকেণ্ডেৰীটো খুবেই গুৰুত্বপূৰ্ণ মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ আজাদ একাডেমি জুনিয়ৰ কলেজত সেই কলেজত ছাৰ বাইদেউহঁতে দিয়া নোটবোৰ ঠিক মেট্ৰিক পৰীক্ষাৰ দৰেই কষ্ট কৰিছিলোঁ ঘৰত আওৰাইছিলোঁ আৰু তাতো বাইদেউহঁতে যিখিনি নোট দিয়ে তাৰোপৰিও নিজেও

পেপাৰ বনাই কুৱেশ্ৱন আনচাৰ বনাই নিজেই ঘৰত কৰিছিল কৰিছিলোঁ আৰু সেইবোৰ শুদ্ধ হৈছেনে নাই মই কলেজলৈ গৈ ছাৰ বাইদেউহঁতক দেখুৱাইছিলোঁ আৰু যিখিনি ভুল হৈছিল সেইখিনি ছাৰ বাইদেউহঁতে শুধৰাই দিছিলোঁ আৰু মই উৎসাহো পাইছিলোঁ ভুলখিনি শুধৰোৱাই দিয়াৰ বাবে আৰু কেনেদৰে পৰীক্ষালৈ পৰীক্ষাত সাজু হ'ব পাৰি তাৰ বাবেও ছাৰ বাইদেউহঁতে যথেষ্টখিনিয়ে সহায় কৰিছিলে আৰু ঠিক তেনেদৰে মই ঘৰতো বহুতখিনি কষ্ট কৰি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো ভাল ফল এটা পালোঁ যদিও ইমানো ভাল নহয় যদিও যথেষ্টখিনিয়ে কষ্ট কৰি সেইটো পৰীক্ষাত মই ভাল ফল লাভ কৰিবলৈ সক্ষম হ'লোঁ